স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰত্যেকজন মানুহে নিজৰ খোৱা খাদ্যৰ ওপৰত ধ্যান দিব লাগিব কাৰণ খাদ্য হিচাপে কি গ্ৰহণ কৰিছে সেই ওপৰতে এজন মানুহৰ স্বাস্থ্য নিৰ্ভৰ কৰে গাঁৱৰ মানুহে চহৰ মানুহতকৈ স্বাস্থ্য ভালে থকাৰ মূল কাৰণটোৱে হৈছে গাঁৱত থকা শাক পাচলি কাৰণ গাঁৱত থকা শাক পাচলি নিজৰ ঘৰতে কোনো ধৰণৰ ৰাসায়নিক সাৰ দি উৎপাদন কৰা নহয় এনেকুৱা শাক পাচলি ইয়াত কেৱল গোবৰ পানী আদি দি পিনে উৎপাদন কৰাৰ ওপৰত কোনো ধৰণৰ বেমাৰ হোৱা বা স্বাস্থ্য উপকাৰ কৰা সং নাথাকে তেনে ক্ষেত্ৰত আমি যদি চহৰত কথা কওঁ চহৰত যোনবিলাক শাক পাচলি বজাৰত দোকানত বা কিনিবলৈ পোৱা যায় এনে শাক পাচলিবিলাক বহুত দিনলৈ সতেজ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ বা ৰাসায়নিক হাঁহ প্ৰয়োগ কৰি পেলাই উৎপাদন কৰা হয় এনেকুৱা শাক পাচলিবিলাক গ্ৰহণ কৰিলে ৰাসায়নিক সাৰ কীটনাশক আদিবিলাক এজন মানুহৰ পেটলৈ যাব পাৰে আৰু এনেকুৱা দৰৱ দিয়া শাক পাচলি আদি খালে মানে মানুহজনৰ বিভিন্ন ধৰণৰ বেমাৰ হয় এনেকুৱা শাক পাচলিৰ ওপৰত বহুত দিন ধৰি ধৰি পেলাই সতেশ কৰি বহুত দিন কাৰণে বিকিবলৈ দোকানীবিলাকৰ দৰৱ আদি দি ৰাখে কিন্তু গাঁও অঞ্চলত বা কোনোবা পাহাৰীয়া অঞ্চলত পূৰা শাক পাচলিবিলাক কেৱল ঘৰতে গোবৰ আদি কৰি ঘৰতে খাবৰ বাবে উৎপাদন কৰে এনে খাদ্য খালে মানে গছজোপা থকা সকলো ধৰণৰ ভিটামিন প্ৰ'টিন সকলোবিলাক এজন মানুহ ভিতৰলৈ যায় আৰু মানুহজন যথেষ্ট স্বাস্থ্য উদাহৰণ হৈ থাকে আৰু আৰু ব্যক্তি বেমাৰে আক্ৰমণ কৰিব সুবিধা নাপায়